বেলেগ বেলেগ ভাষা ক্ষেত্ৰত এবাৰ মই এই লখিমপুৰলৈ গৈছিলোঁ ঢকুৱাখানালৈ গৈছিলোঁ তেতিয়া মই নাৱেদিয়ে গৈছিলোঁ বগীবলৰ দলংখন হোৱা নাছিলে তেতিয়া মোৰ ভাষাৰ ক্ষেত্ৰত বহুতখিনিয়ে অসুবিধা হৈছিলে যেতিয়া নাৱৰে পাৰ হৈ আমি ইপাৰ পাইছিলোঁগৈ তেতিয়া মানে মিৰিবিলাকৰ কথা একেবাৰে বুজি নাপাওঁ আৰু সিহঁতি কি কয় আমি বুজি নাপাওঁ আমি কি কওঁ সিহঁতিও বুজি নাপায় মোৰ তেতিয়া ল'ৰা ছোৱালীকেইটা সৰু হৈ আছিলে সিহঁতি নাৱত উঠিবৰ কাৰণে ফ্ৰী নাও ফ্ৰী বুলি কৈ টানি লৈ যায় আমি সঁচাকৈ ভাবিছিলোঁ ফ্ৰী নাও বুলি আৰু তেতিয়া আমি উঠি তাৰ পাছত যেতিয়া নাৱত নামি দিছোঁ তেতিয়া ক'ত ফ্ৰী নাও মিৰি নাও পইচা লাগে বুলি তেওঁলোকৰ ভাষাৰে খুজিছিলে মই তেতিয়া ভয় খাই গৈছিলোঁ সেনেকুৱাবিলাক ক্ষেত্ৰতে সেই বেলেগ জেগাত মই সেইডোখৰত বহুতখিনি মোৰ মানে হেৰি হৈছিলে সেইটো এই মোৰ আজিও মনত আছে সিহঁতি মানে একদম টনা আঁজোৰা লাগি যায় আকৌ কিবা এটা খাবলৈ বিচাৰিলে হোটেলত কিবা এটা কওঁতে আমাক কয় আমি ক'ব নোৱাৰোঁ তেওঁলোকৰ ভাষাত সেইখিনিতও মোৰ বহুতখিনি অসুবিধা হৈছিলে তেনেকুৱা ক্ষেত্ৰত ভাষাবিলাকৰ কাৰণে মই বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু মানুহবিলাকে আংকি মাংকি কি পাতি যায় সেইবিলাক নাৱত সেইবিলাক নুশুনো আমাকে মাৰিব নেকি আমাকে কাটিব নেকি সেনেকুৱাবিলাক মোৰ মনলৈ আহিছিলে খুব ভয়ে ভয়ে মই সেই দিনটো আজিও মোৰ মনত আছে আৰু সেই দিনটো মই কেতিয়ানো মই ঠাইডোখৰ পাওঁগৈ তেনেকুৱা ভাবি ভাবি বৰ ভয়ে ভয়ে গৈ মই পাৰ হৈ গৈছিলোঁ সেই ভাষাবিলাকৰ কাৰণে মোৰ আজিও সেই জেগাডোখৰলৈ যাবলৈ ভয়ে লগা হৈছে মিৰিবোৰৰ কথা টেং টেং টং টেং কি কয় সেইবোৰ বুজি নাপাওঁ নহয় চকুলৈ চাই থাকোঁ তেতিয়া হাঁহি দিয়ে ভাবোঁ সিহঁতৰ মানুহে আমাক কিবা কৰিব নেকি সেনেকৈ ভাবি ভাবি ভয়ে ভয়ে যোৱাৰ কাৰণেই মোৰ সেই দিনটো আজিও মনতেই আছে আৰু